আমাৰ গাঁৱৰ গেলামালৰ দোকান বুলি ক'বলৈ গ'লে মোৰ গাঁৱত বৰ্তমান তিনিখনমান দোকা গেলামালৰ দোকান আছে কিন্তু মই কি ক'ম মইটো সঁচা কথা ক'বলৈ গ'লে মই আমি এখনৰ পৰাই খাওঁ সেইখন আমি আজি প্ৰায় আপোনাৰ দুহেজাৰ চনৰ পৰা এতিয়া দুহেজাৰ তেইছ প্ৰায় তেইছ বছৰ দিন হ'ল আমি একেখন দোকানৰ পৰাই বস্তু খায় আছোঁ কাৰণ তাৰ আগত চাকৰিসূত্ৰে মই আমি দেতা লগত আছিলোঁ আমি দুহেজাৰ চনত আমি ইয়াৰ মোৰ নিজৰ গাঁৱলৈ আহিছোঁ বা মই এতিয়া বৰ্তমান লখিমপুৰ বুলি লখিমপুৰলৈ আহিছোঁ মই দুহেজাৰ চনত তাৰ আগত আমি দেতাৰ লগত চাকৰিসূত্ৰে দেতাও চাকৰিসূত্ৰে ইটো জেগাৰ পৰা সিটো জেগালৈ ট্ৰেঞ্চপাৰ হৈ থাকে লগতে আমিও ঘূৰি ফুৰোঁ গতিকে তেতিয়া আমাৰ ইমান স্থায়ীকৈ একো নাছিলে তাৰপাছত আমি দুহেজাৰ চনত যেতিয়াপৰা আহিলোঁ তেতিয়াৰ পৰা আমি অকল এখন দোকানৰ পৰাই খায় আছোঁ খায় আছোঁ মানে বাকী চিছটেমত খায় আছোঁ আমি মাহিলী আমি মাহেলীয়া বাকী আমাৰ আমি গোটেই মাহটোত বস্তু খাওঁ মাহটো শেষত আমি বাকী মাৰোঁ তেনেকেই চলি আছোঁ আজি তেইছ বছৰ গতিকে মই বেলেগ গেলামালৰ দোকানৰ বিষয়ে ক'ব নাযাওঁ মই সেইখন দোকানৰ বিষয়ে বাৰু ক'ব ক'ব বিচাৰিছোঁ বা সেইখন দোকানৰ বিষয়ে ক'ম তেওঁৰ মই তেওঁৰ নামটোকে কৈ দিছোঁ তেওঁৰ নাম হৈছে ললিত দাই আমি ললিতৰ দোকান বুলিয়ে আমি ইয়াত আমাৰ ইয়াত চবে ললিতৰ দোকান বুলি কয় তেওঁ তাতে আমি বস্তু অতদিনে আমি তেইছ বছৰ হ'ল তেওঁ তাতে খায় আছোঁ আমি তেওঁৰ আমাৰ কাৰণ আমাৰ আজি তেইছ বছৰ হ'ল পুৰা বিশ্বাসী হৈ গ'ল আমাৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ এখন বাকী বহীও নাই আমাৰ আমি ঘৰৰ পৰা আমি মায়ে বা মোৰ ৱাইফে কয় ঘৰত কি কি বস্তু নাই বা কি কি বস্তু লাগে এখন কাগজৰ আমি এটা কাগজত লিখি নিওঁ আমোক আমোক বস্তু লাগে সেইমতে তেওঁক দিওঁ তেওঁ সেইমতে বস্তু দি দিয়ে আৰু বহী অকল তেওঁৰ তাতে আছে মাহে আমাৰ চাৰি পাঁচ হেজাৰ টকা প্ৰতি মাহে আমাৰ তাত বিল হয় আমি সেইমতে আমি পে' কৰি আহি আছোঁ তেওঁক কিন্তু আজিলৈকে তেওঁ বা আমিও তেওঁক কোৱা নাই যে কিবা আপোনাৰ ভুল হৈছে তেওঁ হেৰি কৰা নাই বিশ্বাসৰ মাজতে আমাৰ চলি আহিছে আৰু তেওঁ তাত কি কি বস্তু পাওঁ মানে ক'বলে গ'লে গেলামাল হিচাপে আমি প্ৰায় বস্তুৱে তাৰপৰা আনোঁ গেলামাল যিখিনি প্ৰয়োজনীয় আমাৰ ঘৰত বস্তু ধৰক দালি আলু চেনি নিমখ মিঠাতেল সকলো বস্তু আমি মাহেকীয়া তেওঁৰ পৰাই আনোঁ মাহেকৰ মূৰত তেওঁক পইচা দিওঁ তাৰোপৰিও কিছুমান ইলেক্টিচিটি বস্তু ধৰক বালপ সৰু সুৰা বাহিৰেও কিছুমান গেলামালৰ বাহিৰেও কিছুমান কথা কৈ আছোঁ তাৰ ওপৰত এটা কৈছোঁ যেন ইলেক্টিচিটি লাইটৰ বালপ তাৰোপৰিও আপোনাৰ কিছুমান ধৰক মোৰ মনত পৰা নাই আৰু গেলামালৰ উপৰিও কিছুমান বস্তু আনোঁ তেনেকেই চলি আহিছোঁ আজি তেইছ বছৰ বাকী বেলেগৰ বিষয়ে ক'ব নাযাওঁ আৰু তুলনামূলক ভাৱে আমি এটা কথা চাইছোঁ আমাৰ লগতেই কৰে নে কি কৰে নাজানোঁ বেলেগ কাষ্টমাৰৰ লগত কৰে কেতিয়াবা মই কিছুমান ব বস্তু দাম জানিবৰ কাৰণে মই বাহিৰৰ পৰাও বজাৰ কৰোঁ কিন্তু মই চাইছোঁ তেওঁৰ তাত সেইটো বস্তুৰ দাম ধৰক এক কেজি চেনি বৰ্তমান সময়ত এক কেজি চেনিৰ দাম আমাৰ বেলেগ কিছুমান প্ৰায়ে কিছুমান দোকানত আমাৰ পঞ্চাছ একা লৈ লয় কিন্তু আমাৰ পৰা তেওঁ আপোনাৰ খুব বেছি ফ'ৰটি থ্ৰী ইমান মানে কি ফ'ৰটি থ্ৰী ফাইভ ইমানৰ ভিতৰতে কাটে গতিকে যিমান যি নহওঁক ঠিকে পাই আছোঁ অতদিনে খায় আছোঁ বিশ্বাস কৰোঁ তেওঁক আৰু ইমানে ক'বলৈ আছে আৰু একো বিশেষ বেলেগকৈ আৰু একো ক'ব নাই